আমাৰ মাতৃভাষা হৈছে অসমীয়া ভাষা এই অসমীয়া ভাষাটো উত্তৰ পূৰ্বাঞ্চলৰ সহযোগী ভাষা হিচাপে ভাৰতীয় সংবিধানৰ অষ্টম অনুচিত অনুসৰি স্বীকৃত ভাষা বৰ্তমান সময়ত মানে গোলকীয়কৰণৰ প্ৰভাৱত মুক্ত অৰ্থনীতি বাণিজ্যিক নীতিৰ দ্রুত প্ৰসাৰণৰ বাবে ভাষা সাহিত্যত বিৰূপ প্ৰতিক্রিয়া প্ৰতিফলন হোৱাটো সকলোৰে দৃষ্টিগোচৰ হৈছে যিটো আমি সকলোৱে দেখি আহিছোঁ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আগ্রগতিত নতুন প্ৰজন্মই ডিজিটেল মাধ্যমত কম্পিউটাৰৰ জৰিয়তে বহি বাণিজ্যিক জগতখনৰ লগত যোগাযোগ হোৱাৰ পৰা ইংৰাজী ভাষা প্ৰাধান্য বাঢ়ি যোৱাত আন ভাষাৰ গুৰুত্ব আপেক্ষিভাৱে কমি গৈছে বিশেষকৈ অসমত অসমীয়া ভাষাৰ গুৰুত্ব যথেষ্ট কমি গৈছে এক কথাত ক'বলৈ গ'লে বৰ্তমান সময়ত বিশ্বায়ন অৰ্থাৎ মুক্ত বাণিজ্যিক নীতিয়ে বিভিন্ন জাতি স জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিক সংৰক্ষণ আৰু প্ৰসাৰৰ বিপৰীতে এটা ভাষাৰ সৰ্বত্র প্ৰচলনত যেন গুৰুত্ব প্ৰদান কৰিছে ইয়াত ইংৰাজী ভাষাৰ কথা কোৱা হৈছে আমাৰ এতিয়া অসমীয়া ভাষাৰ বিদ্যালয় থকা অৱস্থাটো বহু পিতৃ মাতৃৰে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱায় ইয়াৰ ফলত সকলো জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃৃতিতে সমগ্ৰ জাতি সত্বাৰ বৈচিত্ৰ সংৰক্ষণতে অমানিশা নামি আহিছে বিশ্বায়নৰ কৱলত আমাৰ সমাজখনৰো বহুত পৰিৱৰ্তন হৈছে বিশ্বায়ন এক প্ৰ্ৰকাৰে বহুত ভাল বস্তু কিন্তু আমাৰ ভাষাটোৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে সমাজখনৰো বহুত পৰিৱৰ্তন হৈছে কিন্তু সকলো পৰিস্থিতিত নিজৰ সংস্কৃতি বজাই ৰখাটো আমাৰ সকলোৰে কৰ্তব্য গাঁৱৰ নামঘৰটো এটা বিশেষ সামাজিক অনুষ্ঠান ভাওনা সবাহে আধ্যাত্মিক ভাৱৰ শোচনা কৰি সমাজখন শৃংখলাবদ্ধ ৰূপৰত ধৰি ৰাখিছে যে সেইটো তাহানি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰাই সকলোৰে জ্ঞাত এইবোৰ জাতিৰ এইবোৰ জাতিৰ ধ্বজাস্বৰূপ জাতিৰ ভাষা সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে চহা জীৱনৰ প্ৰতিখন ছবিয়ে পুংখানুপুংখভাৱে বিশ্লেষণাত্মক দৃষ্টিৰে পৰ্যবেক্ষণ কৰিব লাগিব বৰ্তমান নতুন প্ৰজন্মৰ মাজত দাঙি ধৰিব পাৰিলেহে আমি নতুন প্ৰজন্ম উপকৃত হ'ব তেওঁলোকেও নিজৰ দায়িত্ব বুলি আদৰি লৈ ভৱিষ্যত প্ৰজন্মক নিজৰ ভাষা সংস্কৃতিক শিক্ষা প্ৰদান কৰাত সহযোগ কৰিব পাৰিব নহ'লে অদূৰ ভৱিষ্যতত অসমীয়া জাতিৰ চিন নাইকিয়া হ'বগৈ বৰ্তমান নতুন প্ৰজন্মলৈ আহ্বান ক্ৰমে জাতিৰ দাপোন অসমীয়া ভাষা সাহিত্য বুকুৰ মাজত সাৱতি ইংৰাজী হিন্দী ভাষাৰ লগতে অসমীয়া ভাষাটো সমানে গুৰুত্ব দি অধ্যয়ন কৰিব লাগিব আৰু আত্মবিশ্লেষণৰ জৰিয়তে পূৰ্বৰজাতীয় সত্বা ভাষা সাহিত্য সংস্কৃতি ধৰি ৰাখিব বাবে সজাগ হ'বৰ হ'ল বিশ্বৰ দৰবাৰত উজ্বলি উঠিবলৈ হ'লে প্ৰথমে নিজৰ সংস্কৃতি আনৰ মাজত বিলাই দি তাৰ পাছতহে বেলেগৰ সংস্কৃতি আমি আদৰি ল'ব লাগিব নহ'লে উদূৰ ভৈৱিষ্যতে আমাৰ অস্তিত অসমীয়াৰ অস্তিত্বই নোহোৱা হৈ যাব